ঘৰ এখন চলাবলৈ ৰন্ধা বঢ়া যেনেকৈ দৰকাৰী বস্তু গতিকে তেনেকুৱা ক্ষেত্ৰত জলপান বুলি কথা নাই গোটেইবোৰ বস্তুয়েই বনাবলৈ ভালেই পাওঁ ৰন্ধা বঢ়া যিহেতু মই ভাল পাওঁ গতিকে জলপান বুলি ক'ব লাগিলে মই এতিয়া সাধাৰণতে লুচি ভাজি বা ৰুটি তৰকাৰি এনেকুৱাবিলাক বস্তুৱেই ভালপাওঁ বুটৰ ঘুগুনিটোও মই খুবেই ভালপাওঁ গতিকে সেনেকুৱাবিলাক খায়ে ভাল লাগে গতিকে ৰেচিপি হিচাপে আৰু বুটৰ ঘুগুনিটো কৰিবলৈ বোধকৰো সকলোৱে জানে গতিকে তথাপিও মই কওঁ যে কি কৰিব লাগিব প্ৰথমতেটো বুট কেইটা ৰাতি ভিজাই থলোঁ থৈ পেলাই হেৰি কৰি পেলাই ৰাতিপুৱা ভালকৈ হেৰি কৰি ভিজোৱাৰ আগতে কিন্তু ধুব লাগে দেই বুটবোৰ ধুই পেলাই ভিজাই ৰাতিপুৱা সেইখিনি পানীৰ পৰা উঠাই পেলাই পিঁয়াজ আদা নহৰু এনেকৈ গোটেইখিনি মচলা দি পেলাই কেৰাহীত বা প্ৰেচাৰ কুকাৰত হ'লে বেছি ভাল হয় সেনেকৈ দি লগত কেতিয়াবা অকণমান জলকীয়া এটা দি দিব পাৰে বা সেই দি পেলাই বুটখিনি দি বা সৰু সৰুকৈ আলু টুকুৰা কৰিও আগে ভাজি লৈ থৈ বুটৰ লগত আলু মিলাই পেলাই একেলগে কিছু সময় অলপ ভাজি তাতে অলপ টমেট' চচ দিব পাৰি সেনেকৈ দি অলপ ভাজি উঠি তাতে গৰম পানী দি পেলাই ঢাকোন মাৰি পেলাই প্ৰেচাৰটো আহিব দিব লাগে খুব বেছি দুটা বা আৰু অকণমান সময় কমাই থ'ব লাগে জুইটো গেছৰ তাৰপিছত অফ কৰি যেতিয়া প্ৰেচাৰটো যাব তাৰপাছত ঢাকনীখন খুলি অকণমান ভালকৈ আৰু অলপ উতলিব দিব লাগে গতিকে পানীটোৰ ক্ষেত্ৰত যাক যেনেকুৱা হিচাবত লাগে কিছুমানে অলপ শুকানকৈ খায় কিছুমানে অকণ পনীয়াকৈ খায় গতিকে সেইটো হিচাপতে নিমখৰো আণ্টাজত থাকিব লাগে বাকীখিনি সেনেকৈ কৰিলে খাবলৈ বৰ সোৱাদ হয় খাৱাৰ খোৱাৰ সময়ত অলপ ধনীয়া বা জলকীয়া অলপ কাটি দিলেও খাই ভাল লাগে ধন্যবাদ